শৌচাগাৰ থকাটো প্ৰত্যেক ঘৰতে বহুত জৰুৰী মোৰ ঘৰত শৌচাগাৰ আছে শৌচাগাৰটো খুব ভালদৰে বনোৱা হৈছে পকাৰে নিৰ্মিত আৰু শৌচাগাৰৰ পৰা যোনখিনি মল মূত্ৰ জমা হয় সেইখিনি ভালকৈ ড্ৰেইনেৰে গৈ টেংকিত জমা হোৱা ধুনীয়া সুবিধা আছে শৌচাগাৰ থকা আচলতে সুবিধা বহুত কাৰণ শৌচাগাৰ থকাৰ লগে লগে আপোনাৰ ওচৰে পাজৰে যোনখিনি আপোনাৰ চৌদিশটো খুবেই পৰিষ্কাৰ হৈ থাকে প্ৰথম কথা আৰু পৰিষ্কাৰ হৈ থকাৰ ফলত আপোনাৰ চৌহদটো মানুহে আহিও ভালপায় বা দেখিও ভাল লাগে শৌচাগাৰ থকাটো বহুতেই জৰুৰী আচলতে কাৰণ শৌচাগাৰ নাথাকিলে আমি বাহিৰত শৌচ প্ৰস্ৰাৱ পাইখানা কৰিবলগীয়া হয় যিকাৰণে বহুত বেমাৰ ব্যাধি আদি বিয়পা দেখা যায় শৌচাগাৰ নোহোৱাৰ ফলত মানুহে হাবিত বা নদীৰ কিনাৰত বা নদীৰ পাৰত বা পুখুৰীত কেতিয়াবা শৌচ প্ৰস্ৰাৱ পাইখানা কৰিবলগীয়া হয় যাৰ কাৰণে নদীৰ পানী বা পুখুৰীৰ পানীখিনিও লেতেৰা হৈ যায় আৰু সেইখিনিও প্ৰদূষিত হৈ যায় যাৰ ফলত তাত থকা মাছ অন্য বা অন্য জীৱ জন্তুও বিপদৰ সন্মুখীন হ'ব পাৰে শৌচাগাৰ থকাটো বহুতেই জৰুৰী প্ৰত্যেক ঘৰতে শৌচাগাৰ পকাৰে নিৰ্মিত হ'ব লাগে কাৰণ বাঁহৰ শৌ শৌচাগাৰ হ'লে বতাহ ধুমুহা আদিত আকৌ ভাগি পৰা এটা সমস্যা থাকে